মই গেমিং কমিউনিটি বা ক্লেনৰ অংশ হৈ পোৱা নাই কিন্তু তাৰ কিছু অভিজ্ঞতাৰ লক্ষ্য কৰিছোঁ গেমে মানুহক ইচ্ছা শক্তি প্ৰবল কৰি তোলে গেম বহুত ভিন্ন ধৰণৰ হ'ব পাৰে ভিন্ন ধৰণৰ গেম ভিন্ন ধৰণৰ মানুহে খেলি ভাল পায় কিয়নো সকলো মানুহৰে চিন্তা শক্তি বেলেগ বেলেগ সেইকাৰণে সকলো মানুহেই খেল খেলত খেল খেল খেলাত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে কিয়নো একেজন মানুহে একেটা খেল ভাল নাপায় কিন্তু ভিন্নজনে লগ লাগি একেটা গেম খেলি গেম খেলি ভাল লাগে মনত এক ফূৰ্তি ভাৱ আহে আনন্দ ভাৱ আহে গেম খেলি সন্তুষ্টি পোৱা যায় বন্ধুৰ সৈতে গেম খেলি এক বিশেষ আনন্দ পোৱা যায় কিয়নো বন্ধুৰ সৈতে সকলো কথা খুলি ক'ব পাৰি তেওঁৰ তেওঁৰ বিষয়ে কথা পাতিব পাৰি তেওঁৰ লগত কথা পাতিব পাৰি সকলো কৰিব পাৰি গেমৰ দ্বাৰা চিন্তা শক্তিও বৃদ্ধি পায় লগতে মানসিক আৰু শাৰীৰিকভাৱেও তেওঁ কীৰ্তিৰ পৰিৱৰ্তন পৰিৱৰ্তন ঘটে গেমত সকলো লক্ষ্য কৰা হয় মানুহজনৰ চিন্তা শক্তি আৰু তেওঁৰ খেল খেলাৰ নিয়মৰ তুলনাত তেওঁ খেল খেলা ভিন্ন পদ্ধতি থাকে খেল অনলাইন হ'ব পাৰে বা অফলাইন হ'ব পাৰে খেলত লাভ লোকচান দুইটা দিশেই থাকে শাৰীৰিকভাৱে খেল খেলি মানুহ শৰীৰৰ শৰীৰ বৃদ্ধি হোৱাৰ লগতে শৰীৰ পৰিৱৰ্তনো হয় আৰু দেহত মনোবল বৃদ্ধি পায় খেল খেলিবলৈ মানুহক আটাইতকৈ দ প্ৰয়োজনীয় বা দৰকাৰী বস্তুটো হৈছে শক্তি সেই শক্তি মানুহে ভিন্ন খাদ্যৰ দ্বাৰা আহৰণ কৰিব পাৰে ভিন্ন খাদ্য বুলি ক'লে সতেজ আহাৰৰ হে অকল সতেজ আহাৰৰ কথাহে ক'ব পাৰি কিয়নো ভিন্ন খাদ্যই মানুহক দুৰ্বলো কৰি তোলে বন্ধুৰ সৈতে গেম খেলি মনতে আনন্দ আৰু ফূৰ্তি লগতে সন্তুষ্টি লাভ হয় যাৰ কাৰণে বন্ধুৰ ভিন্ন ক্ৰীড়া বা খেলত বুদ্ধি বা নি নিয়ম ক'ব পাৰি ক'ব পৰা যায় বন্ধুক সকলো মনৰ ভাৱ খুলি ক'ব পাৰি গেমত হৰা বা জিকা দুয়োটাই থাকে হাৰিলে লোকচান হয় জিকিলে লাভ হয় গেমে মানুহৰ চিন্তা শক্তি মানসিক শক্তি শাৰীৰিকভাৱে সকলোভাৱে পৰিৱৰ্তনৰ কৰাৰ লগতে ইয়াৰ মনোভাবো বৃদ্ধি কৰে